ও বাইদেউ কি কৰিছে অঁ ভালনে অঁ আছোঁ আৰু এই ঘৰৰ কাম বনবোৰ কৰি আজৰি হ'লগে নাই অঁ এই হেৰিয়ত বৰ সভালৈ কেইটামান বজাত যাবগৈ অঁ সোনকালে মাৰিলে যাম সাতটা মান বজাত সন্ধিয়া চাকি জ্বলাবই হ'ল তাকে অঁ তাকে সোনকালে গৈ পিনে আকৌ পিছত আকৌ যাব লাগিব নহয় যাম অঁ যাম বুলি ভাবিছোঁ আকৌ যাব লাগিব এতিয়া বৰ সভা চাকি সাতটা মান বজাত গৈ গধূলি আকৌ ছয়টামান বজাত হেৰিয়া ভাওনালৈ যাব লাগিব ভাওনালৈ যাম যাম আপুনি যাবনে অঁ অঁ কি পিন্ধি যাব অঁ অঁ অঁ অঁ নাই যাব সময়ত মোলে তেনেহ'লে ফোন এটা কৰিব লগতে যাম এই ছয়টামান বজাতে যাম এই সাতটামান বজাত সেই বৰসভা অঁ চাকি জ্বলালে গৈ পিনে তাকে হ'ব দিয়ক